পৰ্যটকৰ কথা বহুত পাতিলোঁ সিহঁতৰ পৰা মই বহুত অভিজ্ঞতা পালোঁ মোৰ পৰা শুনিও সিহঁতে বহুত ভাল পালে ময়ো ক'লোঁ সিহঁতৰ মানে ক'ত ক'ত কোন কোন ঠাই আছে ঠাইত কি কি পোৱা যায় বজাৰ সমাৰ কেনেকুৱা সিহঁতৰ খোৱা লোৱাৰ সুবিধা আছে নে নাই হোটেলৰ ব্যৱস্থা আছে ন নাই কিমান এই যোগাযোগৰ ব্যৱস্থা তাৰমানে গাড়ী মটৰ সুবিধাখিনি সুধিলে তাৰপাছত সিহঁতৰ গোটেইখিনি সিহঁতৰ পৰা শুনিলোঁ বা মোৰো বহুত অভিজ্ঞতা হ'ল আৰু মোৰ পৰা সিহঁতে সুধিলে পৰ্যটকৰসকলৰ ফালৰ পৰা ভাল লাগিল ময়ো বহুতখিনি জানিব পাৰিলোঁ সিহঁতৰ পৰা আমাৰ ইয়াত অঞ্চলতো কি কি ঠাই আছে এ কি কি পোৱা যায় কি কি পোৱা নাযায় তাৰপাছত হোটেলৰ পৰা দোকান দোকানৰ পৰা হোটেলৰ পৰা খোৱা লোৱা সুবিধাবিলাক থকা ঠাই ফুৰা ঠাই তাৰপিছত গাড়ী মটৰ কেনেকে সুবিধা ট্ৰেইনৰ সুবিধাও সুধিলে তাৰপিছত বাছৰো কিমান ব্যৱধানত কিমান দূৰ হয় তাৰপাছত চবখিনি গোটেইখিনি অভিজ্ঞতা হ'ল আৰু সিহঁতৰ পৰা ক'লে ময়ো তাতে ক'লোঁ মানে মোৰো ভাল লাগিল এনেকে যাব লাগ পাৰিম আৰু সিহঁতে ক'লে আমাৰ মই যিখিনি কথা ক'লোঁ সিহঁতৰ আৰু ভাল লাগিল সিহঁতে মানে আকৌ লগ পোৱা মানে কথা ক'লে আৰু সেনেকৈে মানে ইখন ঠাইত সিখন ঠাইৰ কথা বহুত জানিব পাৰিলোঁ আৰু